দাদা আমাৰ মই মানে তিনিচুকীয়া জেগাত ফুৰিবলৈ গৈছোঁ ফুৰিবলৈ যাম বুলি ভাবিছোঁ এনেই এনেই কেনেকুৱা ধৰণৰ ঠাইবোৰ আছে বাৰু ফু চাবলগীয়া হয় মোৰ ছোৱালী এজনী যাব সৰু চাৰি বছৰীয়া আৰু মোৰ ফেমিলি যাব ঠিক আছে বাৰু আপোনাক আকৌ যোগাযোগ কৰিম মই অঁ ঠিক আছে ধন্যবাদ